হেল্ল' বাইদেউ অঁ ভালেই কি কৰি আছে অঁ ভাত চাত হ'ল নে কি অঁ অঁ এই শুনক না এই মোৰ এই ল'ৰা ছোৱালীকেইটাই এক্সাম পৰীক্ষাটো শেষ হ'ল ন এতিয়া সিহঁতি ফুৰিব যাওঁ ফুৰিব যাওঁ কৰি আছে আকৌ অঁ ভাবিছিলোঁ এবাৰ এপাক ক'ৰবাত ফুৰাই আহোঁ নেকি সিহঁতক গৈ কিনে এওঁক ক'লোঁ এওঁ কৈছে কাম আছে কাম আছে কাম আছে বুলি ত' আমি ভাবিছোঁ আপোনাৰ লগতেই যাওঁ নেকি বুলি এই ওচৰত যে আপোনাৰ নাহৰ পুখুৰী বুলি এটা যে জেগা এটা আছে ঠাই এখন তাতেই মানে অঁ পাৰ্ক টাইপতে আৰু সৰু ল'ৰা সৰু ল'ৰা ছোৱালীখিনি খিনিক লগত মানে অলপ পিকনিক চিকনিকেই খাই আহোঁ ব'লক

অঁ সেইটোৱেই দেওবাৰে ওলাওঁ বুলি ভাবিছোঁ এইটো দেওবাৰে

নহয় নহয় বেছি দূৰটো নহয় অঁ অঁ সন্ধিয়া সময়লৈকে আহি গুচি আহিম ৰিটাৰ্ণ মানে মই এওঁক ক'লোঁ গাড়ীখন দি দিবলৈ ত' তেওঁ ড্ৰাইভাৰটো লৈ ল'ব আৰু আমি গাড়ীখনত গৈ আহিম বাৰু ঠিক আছে অঁ ঘৰৰপৰাই খোৱা চোৱা এইবোৰ বনাই লৈ যাম তাতে আৰু ঠিক আছে দিয়ক অঁ